হয় নমস্কাৰ হয় মই আপোনাৰ হোটেলৰ পৰা কিছু সামগ্ৰী অৰ্ডাৰ কৰিছিলোঁ আৰু সেই সামগ্ৰীসমূহৰ যিখিনি সামগ্ৰী মই অৰ্ডাৰ কৰিছিলোঁ সেই সামগ্ৰীসমূহৰ মই কিছু সামগ্ৰী বঢ়াব বিচাৰোঁ হয় আপুনি হোটেলৰ মেনেজাৰে ক'লেনে হয় মই প্ৰাণজিত বৰাই ক'লোঁ সেই সামগ্ৰীসমূহ মই যিখিনি সামগ্ৰী অৰ্ডাৰ কৰিছিলোঁ তাত মই দুজন মানুহৰ জোখেৰে সেইখিনি সামগ্ৰী অৰ্ডাৰ কৰিছিলোঁ সেই সামগ্ৰীসমূহ আপুনি এটা কাম কৰিব মই তাত ৰুটি এনেকৈ চব্জি কিবাকিবি কৰিছিলোঁ আপুনি চাৰি পাঁচজন মানুহৰ জোখে দিব আৰু তাত আপুনি অলপ পাৰিলে কেইজনমান মানুহৰ বিষয়ে বেছিকৈ দিব মানে আপুনি যিখিনি মই কৰিছিলোঁ আপুনি আপোনাক মই দুজন মানুহৰ বিষয়ে কৰিছিলোঁ অৰ্ডাৰ আপুনি আঠ নজন মানুহৰ জোখেৰে দিব আৰু অৰ্ডাৰটো দিওঁতে আপুনি বেছি সময় লেট নকৰিব হয় লগতে বিয়েৰ এটাও দিব